হেল্ল' এইটো লাইব্ৰেৰীত লাগিছে নেকি অঁ তাৰমানে মই লাইব্ৰেৰীৰ মই জ্যোৎস্না ঘোষ হাঁ লাইব্ৰেৰীৰ পৰা মই এদিন পুথি এটা লৈ গৈছিলোঁ পঢ়িব বুক এটা ল'লোঁ পঢ়িব তাৰপিছত পঢ়ি মানে পঢ়া নহ'ল মই পতকে ক'তবা যাব লগা হ'ল পুথিটো কমপ্লিট হোৱাই নাই আৰু এতিয়াতো টাইম হৈ গ'ল কেতিয়াবাই পাৰ হ'ল মইতো বুকটো ৰিটাৰ্ণ দিব পাৰা নাই অলপ দেৰি হৈ গ'ল আপোনালোকৰ ফাইন চাইন ধৰে ন এসপ্তাহ হ'ল মিনিমাম ও এদিনত কিমান লয় অঁ দহ টকা ল'লে তেনহ'লে মই সাতদিন হ'ল অঁ দছদিনে ধৰা আৰু দুইদিন পিছতে যাম মানে কমপ্লিট হোৱা নাই মই দুদিনত পঢ়ি লও

এশ টকা এটা দিব লাগিব ন দহ টকা কৰি যদি হয় দহদিনৰ ঠিক আছে তেনেহ'লে

অঁ অঁ ঠিক আছে ঠিক আছে অঁ হয়

অঁ তাৰমানে চাৰিটাৰ পিছত চাৰিটাৰ পিছৰ পৰা বন্ধ নেকি অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক অঁ অঁ এইখিনিয়ে শুনা কাৰণে মই তাৰমানে বহুত দিন হ'লতো সেইকাৰণে ফোনটো কৰিলোঁ দিয়ক তেনেহ'লে ৰাখোঁ আৰু দুইদিন পিছত লৈ আহিম হা ঠিক আছে